কওকচোন অঁ অঁ গুৱাহাটীত আপুনি কামাখ্যাত চাব কামাখ্যা চাব পাৰে গুৱাহাটীত মেইন টেম্পুল হয় আৰু আপোনাৰ এনেকুৱা আছে কি আমাৰ হয়গ্ৰীব মাধৱ পঞ্চপল্লৱ যিটো আছে হয়গ্ৰীব মাধৱ কেদাৰ পোৱামক্কা এনেকুৱাকৈ চাব পাৰে আৰু আপোনাৰ আমাৰ কামেশ্বৰ আছে সেনেকুৱা চাব পাৰে তাৰ পিছত আপোনাৰ আমাৰ ইয়াত আছে কি নগাঁও এইযে এইটো যে আছে এইটো মৃত্যুঞ্জয় মন্দিৰ নগাঁও বৰদোৱাত হয় সেইটো নগাঁও বৰদ বৰদোৱাত আপুনি সেইটো চাব পাৰে সেইটো চাব পাৰে তাৰ পিছত আপুনি আমাৰ ইয়াত এই যিটো আমাৰ গুৱাহাটীৰে হয় এই বশিষ্ট চাৰিআলিত আছে আপোনাৰ এইটো এইটো কি কয় আপোনাৰ নামটো অহা নাই চাগে মই হা মানে কি বশিষ্ট চাৰিআলি এটাহে আছে কি আমাৰ এইটো কি কয় যে মই পাহৰিলোঁ হা অঁ আপুনি কেতিয়া আহিব আপুনি আহিব নেকি অঁ আপুনি মোৰ নম্বৰটো কেনেকৈ পালে অঁ হয় নেকি আ আপুনি গুৱাহাটীলৈকে আহিব অঁ তেতিয়াহ'লে আপুনি গুৱা অঁ কওকচোন আপুনি কওক কি কয় আছে অঁ সেইটোৱে আৰু আমাৰ মানে কি সেইখিনি সময়ত টে টেম্পুলখিনিৰ কথা কলোঁ আৰু বেলেগ আৰু চাবলগীয়া মানে আমাৰ কলাক্ষেত্ৰ আছে কলা কলাক্ষেত্ৰত যাব পাৰে আপুনি আমাৰ এই মাধৱ মন্দিৰত যাব পাৰে মাধৱ মন্দিৰত আমাৰ পা পঞ্চ পল্লৱৰ কথা ক'লোৱে আপোনাক অল অলৰেডি পঞ্চ পল্লৱৰ কথা ক'লোৱে আপোনাৰ আমাৰ মানে যিটো আমাৰ পোৱামক্কা মাধৱ মন্দিৰ সেইটোতো আপোনাক ক'লোৱে মই তাৰ পিছত আৰু পোৱামক্কা আছে আমাৰ তেনেকুৱা আমাৰ পোৱামক্কাটো মানে কি এইটো মুছলমানৰ যদিও হয় সেইটো চাবলগীয়া জেগা হয় মানে পাহাৰৰ ওপৰত হয় ন বহুতখিনি মানে চাবলৈকে মানে সেইখিনিতে আমাৰ মানে কি ডিজিটেল ইণ্ডিয়া বুলি ক'ব পাৰি আৰু এতিয়া সেনেকুৱা আৰু আপুনি কেতিয়া আহিব আপোনাক কি গাড়ী চাড়ী লাগিব নেকি আপুনি ক' ক' নহয় সুবিধা মানে আপুনি যদি গোটেইখিনি যদি মানে কি আপুনি যদি চাইড যায় আপুনি যিখিনি মই ক'লো আপুনি যদি গোটেইখিনি যদি ঘূৰিব বিচাৰে নহয় তেতিয়াহ'লে মানে পইচাটো বেছি হ'ব কাৰণ কি জানেনে আপুনি যদি দুটা চাইড বেলেগ বেলেগ কামাখ্যা হওক এই বশিষ্ট মই যিটো ক'লো বশিষ্ট মানে নামটো এতিয়াও মোৰ মানে এই মুখত আহি আছে মানে নামটো অহা নাই হা মানে তাৰলৈকে যেতিয়ালৈকে তাৰলৈকে যাবলৈ গ'লে সেইটো এটা আউট চাইড হয় আৰু এইটো এইটো চাইড যদি যাব লাগে এইটো এটা আউট চাইড হয় মানে মাধৱ মন্দিৰ কেদাৰ পোৱামক্কা এইটো আমাৰ আউট চাইড এটা বেলেগ এটা চাইড মানে বেলেগ এটা চাইড হয় পোৱাৰ লগে লগে মানে কি এইটো চাইডৰ পৰা সেইটো চাইডলৈকে লৈ যোৱাৰ লগে লগে আমাৰ মানে এই তেলৰ তেলৰ খৰচটো আছে ন সেইটো কাৰণত আমি মানে কি অলপমান মানে হেৰি কৰিব লগা হৈ যায় বুজিছে কথাটো আপুনি মানে তে তেলৰ তেলৰ পইচাটো সেইটো মানে মিলাই কিনে কিলোমিটাৰ ৱাইজহে হয় আমি পইচাটো লওঁ সেনেকৈ নলওঁ বেলেগকৈ নলওঁ হেল্ল' অঁ অঁ ঠিক আছে বাৰু ঠিক আছে মিলাই কিনি কামটো কৰি দিম যদিহে আৰু আপুনি আপুনি আহি কিনে মোক লগ কৰক লগ কৰি কিনে কথা পাতিম মি মিলাই কিনি কৰি আপুনি যিহেতুকে মোক ফেচবুকৰ পৰা বিচাৰি কিনে মোক লগ কৰিছে ন মিলাই মেলি মিলাই মেলি কৰি কৰি দিম দিয়ক সেইটো কিনো কথা আছে আৰু আপুনিও বস্তু আমাৰ ইয়ালৈকে আহিছে বাহিৰৰ পৰা আপুনি চাই কিনে গুছি যাওক বৰদোৱাত কিন্তু বৰদোৱাত যিটো নগাঁৱৰ যিটো বৰদোৱাত যিটো আমাৰ সেই আছে মৃত্যুঞ্জয় মন্দিৰটো চাবলগীয়া বঢ়ি ধুনীয়া জাগা হয় বহুত ধুনীয়া হয় কিন্তু বর্তমান মানে বস্তু আৰু মানে সেই কৰি আছে বর্তমান সেইটো বস্তু আপুনি চাই যাব কিন্তু আহি কিনে ঠিক আছে হ'ব ৰাখি দিছো এতিয়া ন দিয়ক